মই সাধাৰণতে বিভিন্ন ধৰণৰ চিনেমা চাই ভাল পাওঁ সেয়া লাগিলে কমেডিয়ে হওক বা হৰৰ হওক বা চিনেমাটো পৰিয়াল কেন্দ্ৰ্ৰীক হওক বিভিন্ন ধৰণৰ চিনেমা চাই মই ভাল পাওঁ অসমীয়া চিনেমাও মই চাই ভাল পাওঁ হিন্দী চিনেমাও ভাল পাওঁ ইংৰাজী চিনেমাও মই চাই ভাল পাওঁ কিন্তু মই আটাইতকৈ বেছিকৈ চাই ভাল পাওঁ অসমীয়া চিনেমা অসমীয়া চিনেমা যিবোৰ পৰিয়াল কেন্দ্ৰিক হয় সেইবোৰ চিনেমা চাই মই বেছিকৈ ভাল পাওঁ যেনে ধৰক দুহেজাৰ চনৰ পৰা দুহেজাৰ পাঁচ ছয় বৰ্ষলৈ যিবোৰ অসমীয়া চিনেমা চলিছিল তেনেধৰণৰ চিনেমাবোৰ চাই মই বেছি ভাল পাওঁ জোনবাই চিনেমাৰ যি ধাৰা আছিল সেই চিনেমা মই ভাল পাওঁ জানমনি চাই ভাল পাওঁ হিয়া দিয়া নিয়া চাই ভাল পাওঁ আৰু আছিলে কন্যাদান হওক বা বিধাতা হওক বা বাৰুণ হওক আদি বিভিন্ন চিনেমাবোৰ চাই মই ভাল পাওঁ ৰবি শৰ্মা মোৰ প্ৰিয় অভিনেতা আছিলে আৰু ৰবি শৰ্মা থকা চিনেমাবোৰ মই বিশেষকৈ ভাল পাওঁ আৰু আটাইতকৈ মোৰ চাই ভাল লাগে হিয়া দিয়া নিয়া হিয়া দিয়া নিয়াত ৰবি শৰ্মা আছিলে যতীন বৰা আছিলে লোনা লহকৰ আছিলে গীতাৱলী ৰাজকুমাৰী আছিলে আৰু তেওঁলোকৰ মাজত প্ৰেম হয় তো সেই প্ৰেমটো কেনেধৰণে আগবঢ়াব লাগে দুখীয়া ল'ৰা এটা আছিলে যতীন বৰা মানে এটা দুখীয়া ল'ৰা হয় আৰু সেই দুখীয়া ল'ৰাটোক মানে সি যিজনী ছোৱালী মানে সৰুতে ভাল পাইছিলে লোনা লহকৰ সেই ছোৱালীজনীয়ে মানে ডাঙৰ হ'ল আৰু ডাঙৰ হৈ তাক চিনি নোপোৱা হৈ গ'ল কিয়নো তেওঁলোক বহুত ধনী হৈ গ'ল আৰু ধনী হোৱাৰ পিছত মানে যতীন বৰাক মানে গুৰুত্ব নিদিয়া হ'ল যতীন বৰা যেতিয়া আহে তেওঁলোকৰ ঘৰলৈ তেওঁ তাইক ড্ৰাইভাৰ বুলি গণ্য কৰে আৰু পাত্তা নিদিয়ে আৰু তেনেকৈ মানে ভাল নাপায় গতিকে তাইক সদায় ধনী ল'ৰা লাগে আৰু তাই ধনী ল'ৰাই বিচাৰিছিলে ৰবি শৰ্মা কিন্তু ৰবি শৰ্মাক এগৰাকী বহুত সাধাৰণ ছোৱালী মানে বিচাৰি আছিলে গতিকে তেওঁক সাধাৰণ ছোৱালী লাগে গতিকে সেই সাধাৰণ ছোৱালীজনী গীতাৱলী ৰাজকুমাৰী আছিলে যিজনী লোনা লহকৰৰ লগৰ আছিলে গতিকে এই কথাটো গম পাই পেলাই তাই বহুত আঘাত পায় আৰু তাই বেয়া লাগে কিয়নো সেয়া তাই প্ৰেম আছিলে ন তো তাই নিজৰ প্ৰেমক চিনি নাপায় গতিকে তাই শেষত গৈ পেলাই তাই যতীন বাৰ লগতেই মিলিত হয় আৰু যতীন বৰাকেই ভাল পায় কিয়নো যতীন বৰাই তাইক যথেষ্ট ভাল পাইছিলে গতিকে মই এই চিনেমাখনৰ কাহিনীটো বহুত ভাল লাগে আৰু গান এটাও আছিলে তাৰ নহ'লে পৰিচয় হিয়াৰে চিনাকি জানো মাত কোনো মাথো হ'ব পাৰে গতিকে মোৰ এই গানটো বহুত বেছি প্ৰিয় আৰু মোৰ বহুত ভাল লাগে এইটো কৰি আৰু এইটো শুনিও মোৰ বহুত ভাল লাগে এইটোত মই নাচিও ভাল পাওঁ সকলো কৰি ভাল পাওঁ বহুত ভাল লাগে মোৰ